এতিয়া মোৰ পৰিয়ালৰ ক'বলৈ গ'লে পৰিয়ালত ভাল বেয়া থাকেই সেইটো বাৰু নকওঁ পৰিয়ালৰ হকে মা ইফালে মোৰ জা মোৰ দেৱৰ মোৰ ননদ ইফালে মোৰ ল'ৰা ছোৱালী এনেকুৱা পৰিয়াল বুলি ক'লে ঘৰখনত সবেই থাকে তাৰে মাজত আৰু কথা শুনিলে ভাল লাগে কথা নুশুনিলে বেয়া লাগে তাৰে মাজত ননদ বুলি ক'লে দুই এটা কথাত লাগেও এইটো কৰিলেও সেইটো কৰা সেনেকুৱা বা মোৰো অপচন্দ হ'লে গালি গালাজ দিওঁ গতিকে সেনেকুৱা গালি দিলে আকৌ ওলোটাই কয় সেই কাৰণে কেতিয়াবা বেয়াও লাগে বেয়া পাবলৈ কিছু বেয়াটোৱে বোলে স্থায়ী নহয় কিছু সময়ৰ কাৰণে অলপ সময়ৰ কাৰণে বেয়া পালোঁ গ'ল আৰু সেনেকুৱা ৰাতিপুৱাই উঠি ভাত পানী চাহ পানী খোৱাৰ পিছত বেয়া পোৱাটো গুচি গ'ল আৰু মানে সেনেকুৱা পৰিয়ালৰ সকলোকে ভাল পাওঁ তাৰে মাজত বেয়াও থাকে বাৰু সেইটো নকওঁ বেয়া ভাল পৰিয়ালত থাকিবই থাকিলেও আমি এনেকৈয়ে চলিব লাগিব ঘৰৰ মানুহ যিহেতু গতিকে বিশেষকৈ মা মই অতিকৈ ভাল পাওঁ আৰু এটা সৰু আছে আমাৰ সৰু ল'ৰা আছে সৰু ল'ৰাটোক আৰু খুবেই ভাল পাওঁ পৰিয়ালৰ ডাঙৰ ল'ৰা সৰু ল'ৰা বুলি কথা নাই সৰুবিলাক এনেই মৰমিয়াল গতিকে এইখিনিয়ে ক'লোঁ আৰু